তোমালৈ মনত পেলাই আছোঁ এনেই এ ৰ'বা জমনি সন্মুখত কিবা জমনি এটা হৈ আছিলে সেইকাৰণে এ নাই অহা ৰ'বা এই ওচৰৰ আকৌ কলিতা আণ্টিহঁতৰ ল'ৰা ছোৱালীকেইটা আহিছে বাগৰি বাগৰি নাচি আছে হাঁহি উঠিবই আকৌ বাগৰি বাগৰি নাচি আছে হাঁহি উঠিছে সেইকাৰণে ৰ'বা ৰ'বা ৰ'বা ৰ'বা এক মিনিট তুমি কি কৰি আছা কি কাম কৰি আছা অফিচৰ কাম নে কি

ক'তো নোৰোঁৱা নহয় চাগে কোৱা আকৌ দিনৰ আছিলেই খানা ৱেষ্ট হ'ব নহয় দিনৰ আকৌ অথনি লান্স বনোৱাখিনিয়ে আছে

ক'ত যাম বুলি প্লেন কৰিছা ডিনাৰৰ কাৰণে যাবানে গোটেই দিনটোৰ কাৰণে যাবা কোৱা আকৌ সেইটো তেন্তে শ্বিলঙেই যাওঁ

শ্বিলং যাম অলপমান ফুৰিম ডেন ডিনাৰটো বাহিৰতে কৰি গুচি আহিম শ্বিলংত আৰু তুমিতো জানাই ক'ত ক'ত ফুৰিব যাব পাৰি তুমি সেইটো বনাই থবা আৰু পাৰি পাৰি পাৰি ঠিক আছে তেন্তে তুমি এটা কাম কৰা তেন্তে এটা কাম অঁ অঁ তুমি টিকটটো বুক কৰি দিবা তেন্তে হোটেলৰ যিখিনি সেইখিনি কৰি দিবা অ'কে অ'কে ঠিক আছে তুমি তেন্তে ঘৰলৈ আহি লোৱা দিয়া হ'ব দিয়া বাই বাই